পৰম্পৰাগত অনুষ্ঠানৰ কথা যদি আমি পাতোঁ তাত নৃত্য পৰিৱেশনৰ বহুতো ইম্পৰ্টেঞ্চ আছে আৰু নৃত্য পৰিৱেশনত আমাৰ কি পোছাক পিন্ধে তাৰো বহুত আমি ইম্পৰ্টেঞ্চ আছে যেনেকৈ আমি যদি অসমৰ কথা পাতোঁ অসমীয়া মানুহৰ অনুষ্ঠানত বিহু বিহু নাচিবলৈ কাৰণে মহিলাসকলে মুগাৰ মেখেলা মুগাৰ মেখেলা লয় আৰু বহুতো নৃত্যৰ লগত আৰু পোছাকৰ লগত গামখাৰু বা বহুতো সামগ্ৰী সা সামগ্ৰী তেওঁলোকে পিন্ধে বা আমি যদি ল'ৰাৰ কথা পাতোঁ ল'ৰাৰ ধুতি বা তেওঁলোকে মুগা শ্বাৰ্ট তেওঁলোকে বহুত তেনেকৈ কাপোৰ পিন্ধি তেওঁলোকে নৃত্য পৰিৱেশন কৰে আৰু আমি যদি অসমৰ বহুতো জনজাতিৰ কথা পাতিব খোজোঁ বা অসমৰ বাহিৰৰ কথা পাতিব কওঁ যেনেকৈ আমাৰ মণিপুৰী মণিপুৰীত আমাৰ মণিপুৰী মহিলাই বহুতো আমাৰ পলই বা বহুতো এনেকুৱা পিন্ধি তেওঁলোকে নৃত্য কৰে আৰু তেওঁলোকৰ নৃত্যত ৰাধা আৰু কৃষ্ণৰ কাহিনী তেওঁলোকে উলিয়াই পঠিয়াই আৰু তাত এনেকৈ যদি আমি বহুতো কথা পাতিব পাৰোঁ নৃত্যৰ কথা আমাৰ মিচিং মানুহৰো এটা নিজৰ সাজ পোছাক আছে তাক লৈ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে বা তেওঁলোক আমা অসমৰ সকলো জনজাতিৰ নিজৰ এক সাজ পোছাক আছে যাক লৈ তেওঁলোকে নৃত্য কৰে আৰু তেওঁলোকে নিজৰ কালচাৰ বচাই থয় তাৰোপৰি আমি যদি মাজুলীৰ কথা পাতোঁ মাজুলী বহুতো জেগাত তেওঁলোকৰ সত্ৰ ভাওনা হয় আৰু এই ভাওনাত বহুতো মানুহে নিজৰ নৃত্য প নৃত্য নৃত্যৰ কাৰণে বহুতো সাজ পোচাক পিন্ধে আৰু এই সাজ পোছাকৰ কাৰণেই আমাৰ নৃত্যৰ আমাৰ নৃত্যলৈ এক নতুন জীৱন উপনীত হয় আৰু তাৰ হিচাপে আমি নৃত্যক বহু ভালকৈ বুজিব বুজিব পাৰোঁ আৰু আমাৰ মনলৈ ভালকৈ সোমায়ো যায় তাৰোপৰিও যদি আমি পূজাঘৰ ইম্পৰ্টেঞ্চ খুজিব বিচাৰোঁ আমি যি পিন্ধো তাকে আমি নিজকে কওঁ আৰু যেনেকৈ আৰু সেই সাজ পোছাকে আমাৰ বহুতো আমাৰ চিনাকিও দিয়ে আৰু সেই সাজ পোছাকে আমাৰ আমাৰ ধৰ্ম বা আমাৰ আমাৰ মানুহৰ আমাৰ আমি কোনটো ধৰ্ম বিলং কৰোঁ আমি আমি কোনটো জনজাতি হয় আমি সেই কথাটো বহুতো কয়গৈ